হেল্ল'

হয় হয় এ আমাৰ ওচৰে ওচৰে মানে এই মানুহ এঘৰ এই খেৰ ঘৰ এটা আছিলে খেৰঘৰটোত মানে কোনোবা হয়তো মেছ মাৰিয়ে দিলেনে কিয়ে দিলে এতিয়া এই জুই মানে দিনতে মানে জ্ৱলি উঠিলে এই নেদেখাহেঁতেন বহুত ডাঙৰ বিপদেই হ'লেহেঁতেন বহুত ওপৰলৈকে উঠিছে না টিংপাতত লাগি গৈছে তাতে কাৰেণ্টৰ হেৰিও আছিলে ৱায়াৰো আছিলে অঁ অঁ এই ফায়াৰ ব্ৰিগেড মাতিছোঁ আহিছে ফায়াৰ ব্ৰিগেড আহিলে তাপা আহোঁতে মানে আধা ঘণ্টামান লাগিলে আহোঁতেই অহাত পলম হৈছে তাৰমানে আৰু আহিলে আহি পেলাই মানে তেওঁলোকে মানে পানী চানী মাৰিছে তাৰ আগতে মানে আমাৰ গাঁৱৰ ৰাইজে মানে পানী মাৰিয়ে আছে তথাপি নুমাব পৰা নাই কিন্তু এই ফায়াৰ ব্ৰিগেডখন যেতিয়া আহিলে তেতিয়া মানে ভাল পালে আৰু অলপ পানীটো বেছি হ'লে ন পাইপেদি নুমাই দিলে এই ওচৰত মানে কোনোবা বিড়়ি চিগাৰেট খোৱা মানুহেই হ'ব হয় হয় হয় আহিব নিউজটো তেতিয়া পাই যাব ভালকৈ সেইটো হেৰিতে উঠাব ছাগৈ নিউজতহে উঠাব ন পেপাৰত দিব হেৰি অঁ আহিব কথাটো আমাৰ ওচৰতে হৈছে ঘটনাটো

হয় হয় মই বাৰু ক'মেই বাৰু আৰু আমাৰ ওচৰৰ মানুহো ক'ব অঁ গোটেই ঘটনাটো মানে কেনেকৈ হৈছিলে তেতিয়া বিৱৰি ক'ব আৰু হ'ব দিয়ক